অঁ বন্ধু কি কৰিছা হেল্ল' অঁ কি কৰিছা বোলো অঁ হেৰি মই কথা এটা ভাবিছিলোঁ হেৰি মই চৰাইদেউত কি কয় দোকান এখন দিবলৈ ওলাইছোঁ অঁ অঁ তুমি যাবা নেকি এই এক জানুৱাৰীত দিম এই মানুহ আহিব তেতিয়া খাব এই আপোনাৰ ধৰক ঘুগুনি পাবা পকৰী পাবা পিঁয়াজি পাবা খোৱা বস্তু অঁ খোৱা বস্তু দোকান চাও মিন ঘুগুনি পকৰী পিঁয়াজি আপোনাৰ আলু চপ পাব অঁ ফাষ্ট ফুডৰ দোকান লগতে চাওও থাকিব অঁ তুমি যাবা অঁ এক জানুৱাৰীত নাই তাত দোকানখন তৰি পিনে দুটা মিলামেলি কৰি দিম আৰু ধৰি পিনে অঁ তুমি গাড়ীখন লৈ ল'বা অঁ বডীতে পিছফালে ওলমাই লৈ যাম অঁ হেল্ল' এক জানুৱাৰীলৈ হ'ব গৈ হেৰি তুমি কথাটো ডিছকাছ কৰি ল'বা ঘৰত অঁ আগতীয়াকৈ এদিন যাম বাৰু অঁ অঁ চৰাইদেউ অঁ যাব লাগে যাব লাগে দোকানত মানুহ অলপমান হ'ব আৰু পইচা পাতিও দুটকামান আহিব জেগাও চোৱা হ'ব আমি জেগাও চোৱা হ'ব এই এইবছৰ পাতিব বিকি বাৰ্তাও আমাৰ ভাল হ'ব অলপমান অঁ অঁ তুমি দিব লাগিব তুমি ঘৰলৈকে আহিবা হ'ব তেনেহ'লে এতিয়া অঁ